হেল্ল'

অ' যাব পাৰিলো হয় যোৱা নাই বহুত দিন যাওঁ যো

এই ইমান গৰমত বহুত মানুহ হ'ব ঠেকা হ'ব দেখোন

যামদে খানা খোৱাকৈ যাওঁ বহুত দিন যোৱা নাই অ' বেলেগ এখনে ল গাড়ী অলপ ডাঙৰ চাই বস্তু চস্তু ধৰিব অ' অ' হ'বদে হেৰি কাৰণে বস্তু চস্তু ধৰ

একেলগে তুলোঁ একেলগে তুলি ভাল হ'ব হিচাপটো ভাল হ'ব অ' অ' পাঁচশ পাঁচশমান ছয়শমানকৈ মিলে আৰু যেনেকৈ

দহটা দহটা হ'লে ভাল হ'ব পইচাটো হিচাপটো ভাল হ'ব অ' ও আগতে কৈ আছিল বহুতে যোৱাহে নাই একেলগে গ'লে ভালেই হ'ব

যাম আৰু

বহুত দিন খানা খোৱাৰ দে

ও ৰান্ধনি এটা বেলেগ চাই ল'ব লাগিব চাৰিও ছাইড ঘূৰিব পাৰিম অলপমান অ' অ' কৰিম দে মই অ' দে